হয় দাদা আপুনি দীনেশ বৰা হয়নে অঁ আপুনি নুনমাটিৰে হয় ন মানে মই আপোনাৰ মোৰ লগৰ এজনীয়ে আপোনাৰ নাম্বাৰটো দিছিলে মোক মানে এটা ফ্লেটৰ প্ৰয়োজন হৈছিলে থ্ৰী বি এইছ কেৰ এটা ফ্লেট লাগিছিলে এৰিয়াটো মানে চানমাৰীৰ পৰা নুনমাটিৰ ভিতৰতে সেইখিনিত লাগে আৰু নাৰেংগী মানলৈকে পাৰি আৰু যাবলৈ সেইখিনি এৰিয়াৰ ভিতৰত লাগিছিলে পাম নেকি বাৰু এভেইলেবল আছে নে আণ্ডাৰ কন্সট্ৰাকশ্বন হ'লে মোৰ ভাল হয় মোৰ ভাল হ'লহেতেন আণ্ডাৰ কন্সট্ৰাকশ্বন হ'লে মানে কি নিজৰ মতে অলপ কৰি ল'ব পাৰিলোহেঁতেন ন

হয় হয় হয় হয় মোক থ্ৰী বি এইছ কে লাগিছিলে কিন্তু বৰ বেছি টাইম ৱেইট কৰিব নোৱাৰোঁ মানে মোক অলপ কম সময়ৰ ভিতৰতে লাগে মানে মানে কিমান এতিয়া যদি মই মানে লওঁ মানে অৰ্ডাৰ কৰোঁ মানে কিমান দিনৰ ভিতৰত মই পাম মানে কিমান দিনৰ ভিতৰত মানে পোৱাৰ চান্স আছে মানে হয় হয় হয় হয় হয় হয় অঁ হয় হয় হয় অঁ অঁ অঁ অঁ অঁ প্ৰাইচিংটো বাৰু চাইছোঁ বাৰু অলপ

হয় হয় অঁ মানে ওচৰতে হ'লে মোৰ সুবিধা হ'ল হয় বেছি দূৰত হলে মোৰ কমিউনিকেশ্বনৰ কাৰণে প্ৰব্লেম হৈ যাব সেইকাৰণে মানে এইটো এৰিয়াতে বিচাৰিছিলোঁ আৰু ফেছিলিটীছৰ ভিতৰত মানে এইবোৰ জীম বা এনেকুৱা চুইমিং পুল এইবিলাকৰ ফেছিলিটী হ'বনে অঁ অঁ অঁ

হয় অঁ অঁ অঁ

হয় হয় হয়

হয় হয় অঁ অঁ হয় বাৰু হয় হয় হয়

হয় হয় মই আপোনাক মানে মই যিদিনা যাম মই যাম এইকেইদিনতে মই কোনোবা এদিনা যাম আপোনাক মই আগতীয়াকৈ কণ্টেক কৰি লম দেই তাৰ পিছত মই ফাইনেল কৰিম হয় হয় হয় অঁ অঁ অঁ

অঁ অঁ অঁ অঁ মোৰ ফ্ল'ৰ মানে ছেকেণ্ড থ্ৰাৰ্ড ফ্ল'ৰ তেনেকুৱাত হ'লেই হ'ল মই চাই ল'ব লাগিব মই কিমান কেনেকুৱাটো সুবিধা হয় মই নিজে গৈ এবাৰ গৈ চাই ল'ম অঁ হয় হয় ঠিক আছে বাৰু মই যিদিনা যাওঁ আপোনাক মই কণ্টেক কৰি ল'ম যোৱাৰ আগতে অঁ অঁ অঁ ঠিক আছে বাৰু থেংক ইউ